হেল্ল' অঁ হয় কওকচোন অঁ কোন ক'লে অঁ হয় মই ৰিচেপশ্যনিষ্ট বাইদেউ হয় কওকচোন অঁ হয় কওক অঁ কওক অঁ

অঁ ৰ আপুনি দেখুৱাবলৈ আমাৰ এতিয়া ইয়াত কেইবাজনো বাৰু বাইদেও ছাৰ ভাল আছে গাইনোকোলজিষ্ট বিভাগৰ আপুনি আটাইতকৈ ভাল পাব এই দিপালী বৰঠাকুৰ বুলি কয় এগৰাকী বাইদেও আছে সেই বাইদেউ গৰাকীকে আপুনি দেখুৱাব অঁ মই নামটো এণ্ট্রি কৰিম আপোনালোকে আহিলে ভাল হয়

অঁ হয় হয় হ'ব দিয়ক মই বাৰু আপোনাৰ নামটো এণ্ট্রি কৰি থৈছো বাইদেউ আপোনাৰ নামটো কওকচোন অঁ হয় মই বাৰু আপোনাৰ নামটো এণ্ট্রি কৰিলো আৰু আপুনি দিপালী বৰঠাকুৰ বুলি কয় সেই বাইদেউ গৰাকীক লগ কৰিব তেওঁ কিন্তু বাৰটা বজাতহে আহিব তেখেত ছাব গ'লে প্ৰত্য়ক দিনাই আহে দেওবাৰ আকৌ মানে ডিওটিটো নাথাকে তেখেতৰ মানে দ দেওবাৰে দিনটোত বেলেগ বহে আৰু গতিকে আপুনি এইগিটা বাৰত যিকোনো এটা বাৰত আপোনাৰ যদি ইমান অসুবিধা হৈছে আপুনি সোনকালে বাইদেউক দেখুৱাই লওক অঁ অঁ অঁ হয় হয় হ'ব দিয়ক আপুনি আহিব